অঁ হেল্ল' হেল্ল' অঁ অঞ্জনা নেকি অঁ এনে ক'ত আছা এতিয়া ঘৰতে আছো নেকি অঁ তুমি কি কাম কৰি আছা এতিয়া মই এতিয়া তোমাৰ সহায় এটা বিচাৰিছোঁ পায় মই বৰ অসুবিধা হৈছে মোৰ অকণমান দেই তুমি মোক সহায় এটা কৰি দিব পাৰিবানে বাৰু এনেই মানে সহায় মই এতিয়া গাটো বৰ ভাল নাই অসুখ গাটো মই তোমাৰ অসুবিধা এটা হৈছে সেইকাৰণে মই মানে তুমি মোক সহায় কৰি এটা দিয়া না মই কাম কাজ কৰিব পৰা নাই গা অসুখ সেইটো কাৰণে মানে তুমি পাৰিবানে তুমি আন মানে তুমিয়ে পাৰিবানে আনক এটা বিচাৰি দিব পাৰিবানে বাৰু ঘৰত মোক অঁ অঁ

ভাল নাই পৰি আছোঁ সেইটো কাৰণে তোমাক বিচাৰিছোঁ কৈছোঁ তুমি মোক সুবিধা এটা কৰি দিয়া না মানুহ এগৰাকী তুমি নোৱাৰিলেও আন মানুহ এগৰাকীক তুমি মোক সুবিধা কৰি পঠিয়াব পাৰিবানে

সেইটোৱে আকৌ অঁ মই এনে অন্য় মানুহ অঁ অইন জাতৰ মানুহক নক'বা আৰু তুমি মানে জানা যদি মোৰ গাঁৱৰে যদি তুমি জানাইচোন কাৰ ৰান্ধি বাঢ়ি দিয়া মানুহ মানে খাবনে নাখায় সেইটো সুধি কেনেহে তুমি অতি সোনকালে মোক আনি দিব পাৰিবা নেকি সোনকালে অলমান চেষ্টা কৰি চোৱাচোন বাৰু

অঁ অঁ মই বোলো

বিহু ওচৰো পালেহি নহয় জানো মই বাৰু পাৰিছোঁ ভাতকেইটাকে বনাই দিব লাগে সেইকাৰণে মানে মই বিচাৰিছোঁ অঁ কি কোৱা তুমি নেপালে নেপাং বুলি নক'বা আকৌ নেপালে এতিয়া মইনো বাৰু তোমাকে কৈছোঁ আৰু আন মানুহ কাকনো আকৌ বিচাৰি যাম বাৰু ক'বলৈ তুমিয়েই কোৱা

অঁ তোমাক জোৰ কৰা নাই তাৰমানে তুমি আন এজন আন এগৰাকী বিচাৰি দিবা বুলিহে ক'লোঁ তুমি যদি সিমানটো বিচাৰি দিব নোৱাৰা যদি মাজে সময় তুমি ডাইৰেক্ট তুমি বনাই দিবাই তুমি লাগি থাকিবায়ে বুলি মই তোমাক নকওঁ

টিফিনতে ভৰাই আনি দিলেও হ'ব সেইটো ভালেই কৈছা নাই সেইবোৰ সেইবোৰ কোনো আশা কৰা নাই আৰু মই মানে অকলশৰীয়াকৈ আছোঁ যে সেইটো কাৰণে তোমাক কৈছোঁ আৰু তুমি মোৰ মোক সুবিধা কৰি দিয়াই দেই মই তোমাক ডাঠিকে ধৰিছোঁ আৰু আৰু চিন্তা কৰি চালোঁ নেপালোঁ সেইকাৰণে মই তোমাকেই মই ভাল বুলি ভাবি কিনে তোমাকেই চেষ্টা কৰিছোঁ আৰু তুমিয়ে কৰি দিবা বুলি মনতে ভাবি আছোঁ তাৰমানে ভাবি আছোঁ ভবাটো হ'বই লাগিব বুলি ভাবিছোঁ কি কোৱা বাইদেউ মানে বহু গৈছেগৈ নে কিমান দিন হয় মই সেইটো নাজানো তাৰমানে

বাইদেৱে কৈ থৈ গৈছিলে আপোনাৰ যদি অসুবিধা হয় মানুহ এগৰাকী বিচাৰিবা বুলি কৈ থৈ গৈছিলে আকৌ সেইটো কাৰণে কৈছোঁ অঁ এতিয়া কিমান দিন আহে কিমান দিন হয় এতিয়া হ'লে ফোন চোন কৰিব আৰু মই গৈ আছোঁ বুলি জানিছা নাই সেইটোৱে কথা

হয় নাই অঁ অঁ

অঁ মই আন মানুহক ক'বলৈ যাবলৈ মোৰ সময়ো নাই আৰু যাবও নোৱাৰোঁ তুমি ওচৰতে আছা কাৰণে তোমাক ক'লোঁ মই সেইটো জানিছা নাই

অঁ অঁ অঁ অঁ

অঁ অঁ মই সেইটো তোমাৰ দুখখিনি মই পটিয়াইছোঁ দেই কেলে তোমাক দেখোঁ মই ওলাওতে সোমাওতে ওচৰতে সেইকাৰণে তোমাক ক'বলেও বৰ বেছি মন নেযায় যিগৰাকী মানুহ তুমি যদি বিচাৰি পোৱা মই মাহেকীয়া মাহকতে ময়ো দিব পাৰিম তাৰমানে এই তুমিও মাজে সময়ে কৰি দিবা সেইটোৱে আশা কৰি আছোঁ অঁ দিম বাৰু তাই যেনেকে খোঁজে মই তেনেকেই দিব লাগিব তথাপিতো মই যে কৰোৱাবই লাগিব কামখিনি আহিবই লাগিব তাই যদি কমটিকে দেখুৱাওঁ বা তাই মনৰ খুচিত নিদিলে পেনে ধৰ কামখিনি মই কৰিবলে নাহিব তাই এতিয়া ঘৰ লোকৰ ঘৰখন এইকাৰণে মোৰ ওচৰলে আহিব তাইক মই যিমানখিনি বিচাৰিব সিমানখিনিতো দিবই লাগিব সেইখিনি দিম বাৰু অঁ অঁ হ'ব